হয় অঁ অঁ কবিতা হয়নে অঁ খবৰ ভালে আছে অঁ ঘৰৰ পৰিয়াল একা অঁ দে মই এটা বিশেষ কাৰণত ফোন কৰিলোঁ তাৰমানে হেৰি এই আজিটো ছয় তাৰিখ হ'লেই মানুহবিলাকক পথাৰৰ পৰা উঠিলেই আৰু ছয়দিন চাৰি পাঁচদিন মান পিছত তাৰমানে খটৰালৈ খটৰা সত্ৰলৈ যাৱাৰ এটা সিদ্ধান্ত কৰিছোঁ আমাৰ ৰাইজে অঁ ইনকে তাৰমানে লগে ভাগে যাই কিনে গাড়ী চাড়ী ধৰাও ইতিমধ্যে হ'ৱাৰ নিচিনাই হৈছি কৈছি গাড়ী এখন ধৰি ল' তাৰপিছত জনাম এনেকুৱাকে আৰু তাৰমানে কথাটো যদি গাঁৱৰ পৰাই যাব এনেকে ইটো সিটো আৰু তুমি যদি ওলোৱা ওলাবা আৰু আৰু তোমাৰ লগত আৰু তোমাৰ লগত যদি কোনোবা আছে যাবলগীয়া ক'বা অঁ অঁ অঁ অঁ অঁ সময় ওলাবা আৰু কি আৰু মুকলিমূৰীয়া দিন

আজিটো ছয় তাৰিখ হ'লেই বাৰ তাৰিখ মানে যাম আৰু যোগাৰ কৰা হৈছে তাতে আমি শৰাই এখন দিবই লাগিব মন্দিৰত যাম যেতিয়া তাতে অলপ খিচাৰীৰ ব্যৱস্থাও কৰা হ'ব এ ভাজি চাজি থাকিব আৰু পিছে খিচাৰীৰ লগত অলপ চাহ পানী এইগিলাক কৰিব লাগিব আৰু মানুহ কেইজন যাব যেতিয়া চাহ পানী নুখুৱালে ক'ত হ'ব আৰু গাড়ী যদি মানুহ বেছি হয় ডাঙৰ গাড়ী ধৰিম আৰু যদি মানুহ সৰু হয় মানুহ যদি কমে তেতিয়া আকৌ ডাঙৰ গাড়ী ধৰিলে অলপ পইচাৰ হিচাপটো বেছি হ'বতো সেইকাৰণে আমি একো ইতা

অঁ অঁ তেনেকুৱা আৰু অঁ সেইটো পইচাটো তেনেকে যিমান গাড়ী ভাড়া যিমান হয় তাতে যাই উঠি সমান ভাগ কৰি দিলে হ'ল আৰু এইটো লগে ভাগে যাম যেতিয়া আৰু অঁ সেইটো অঁ অঁ ন' সেয়েতো কথাটো এতিয়া মিলা মিলিকে যদি যাৱা যায় এইটো আৰু সেইকাৰণে তাৰমানে মই তোমালে ফোন কৰিলোঁ মই বোলো ৰ' তুমি আৰু যাব পাৰা অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাই ঠিকে আছে হ'লেই গোটেইখিনি অঁ অঁ পইচা পাতি গাড়ীখন ধৰি গাড়ীখনত যিমান লয় সেইটো সমান ভাগ কৰি দিলে হ'ল অঁ অঁ অঁঁ আৰু যদি তোমাৰ লগত যদি কোনবা ওলায় সিনকে ওলাবা অঁ অঁ অঁ অঁ খবৰটো দিলে ভাল আৰু তাৰমানে গোটেই লগে ভাগে মিলি জুলি যাব পাৰিম আমি তেতিয়া

অঁ অঁ অঁ অঁ অঁ তুমি পিছে কোন কোন যায় জনাবা মোক ক'বা আৰু হাঁ সেইটো নহয়তো তোমাৰ লগত যদি আৰু কোনবা ওলায় তুমি মোক ক'বা আৰু অঁ অঁ অঁ বাকী খিনি কিবা আমাৰ ফল মূল চাকি যিবিলাক ব্যৱস্থা হ'ব মানুহবিলাক ওলোৱাৰ পিছত তেতিয়া এটা অনুমান কৰি অঁ অঁ অঁ অঁ অঁ অঁ এ তেনেকুৱাকে কৰিব লাগিব হিচাবমতে অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটোৱেই কৰিব লাগিব সেইটো কৰিলে ভালো হয়

অঁ ঠিক আছে ওলাবা পিছে